মানুহে সদায় তেওঁলোকৰ শিপাৰ সৈতে পুনৰ সংযোগ কৰিবলৈ বিচাৰে হয় মই আজিও মৰমেৰে প্ৰতিপাল কৰি ৰখা মোৰ শিপাডাল স্মৃতিৰ বিষয়ে মনত কৰোঁ শিপা বুলি ক'লে আমাৰ পূৰ্বপুৰুষসকলৰ কথা কোৱা হৈছে পূৰ্বপুৰুষসকলৰ মোৰ ওচৰত ফটো এলবাম ভিডিঅ' আছে মোৰ ককা আইতাৰ সুন্দৰকৈ মোক মৰম কৰি থকা এখন ফটো আছে মই পূৰ্বপুৰুষসকলৰ শিপাৰ সৈতে অৰ্থাৎ পূৰ্বপুৰুষসকলৰ লগত সংযোগ স্থাপন কৰিব বিচাৰোঁ তেওঁলোকৰ মোৰ ওচৰত ভিডিঅ' আছে আৰু আমি সকলোৱে প পৰিয়ালে মাঘৰ বিহুত এটা খানা খাওঁ যিটো খানাত আমি গোটেই সপৰিয়ালৰ আমাৰ মাহী বহুত দূৰত থাকে হ'লেও সকলো আহি সেইদিনা আমি এটা গধূলি খানা খাওঁ যিটো খানাত আমাৰ পৰিয়ালৰ সকলো মানুহ থাকে আৰু সেইদিনাখনে আমি ৰাতি গোটেই ৰাতিটো নাচোঁ আৰু সেইটো কৰি আমি তেনেদৰে আমাৰ পূৰ্বপুৰুষসকলৰ সৈতে সংযোগ স্থাপন কৰি আহিছোঁ আৰু পূৰ্বপুৰুষসকলৰ সকলোৰে মোৰ ওচৰত এলবাম এটা আছে যিটোত সকলোৰে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে বিহু নাচি থকা পিঠা বনাই থকা এনেদৰে বিভিন্ন সময়ত থকা ফটো সেই এলবামটোত সংগ্ৰহ কৰা হৈছে ভিডিঅ'ও আছে যিবোৰ উপভোগ কৰি মই আমি আগৰ আমাৰ যিটো ককা আইতাৰ লগত যিবোৰ মৰম চেনেহ আছিল এই সকলোবোৰ পুনৰ জীৱিত কৰি তুলিব পাৰোঁ